অঁ হেল্ল' দাদা অঁ মই এই মৰাণলৈ আহিছিলোঁ বিশেষ কাম এটাত এতিয়া মোৰ ভোক লগা কাৰণে আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ যাম বুলি ভাবিছিলোঁ আৰু বেলেগৰ মুখত শুনিছোঁ মানে আপোনালোকৰ ৰেষ্টুৰেণ্টখনত খাদ্য ভাল ভাল পোৱা যায় বুলি অঁ সেইবাবে মই আপোনালোকৰ ৰেষ্টুৰেণ্টখনলৈ যাব বিচাৰিছোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টত কিবা নতুন আইটেম আহিছে নি বাৰু মানে পইচাটো চাব আৰু পইচাটো চাই মেলি পইচাটো জোখত অঁ অঁ ঠিক আছে তেন্তে মই যাম বাৰমান বজাত পাই যাম আপোনালোকৰ তাত আৰু মোৰ লগত আছে তিনিজন মোৰ লগৰ তিনিজন আছে গতিকে আপোনালোকে মাংস গাহৰি মাংস পাপৰ ভাত দালি নিৰামিষ চবজি এইকেইটা আইটেম হ'লেই হ'ব ৰেডি ৰেডি কৰি থ'ব চাৰিখন প্লেট অঁ হয় চাৰিখন প্লেট ৰেডি কৰি থ'ব মই পাই যামগৈ আৰু মই তাৰপিছত মোৰ ডিব্ৰুগড়ত ইম্পৰ্টেণ্ট কাম এটা আছে মই তালৈ যাব লাগিব গতিকে আপোনালোকে ৰেডি কৰি থ'ব আৰু পইচাটো জোখত হেৰিটো চাব আৰু হয় হয় অঁ অঁ মোৰ মানে লগৰবোৰ মুখতো শুনিছোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টখন বহুত ভাল বহুত ভাল ভাল আইটেম পোৱা যায় আৰু পইচাটো মানে পইচাটোৰ নিজৰ হেৰিৰ ভিতৰত আৰু তাত আহে সেইটো কাৰণে মই আপোনালোকৰ তাত যাম বুলি ভাবিছোঁ ঠিক আছে বাৰু মই বাৰমান বজাত পাই যামগৈ অঁ আকৌ পিছতো আহিম বাৰু আপোনালোকৰ তালৈ হয় মই আকৌ ঘূৰি আহিলে যদি সময় হয় তেন্তে আকৌ আপোনালোকৰ ইয়াতে সোমাই যাম মই ভাল পালে